আমাৰ ধৰ্মৰ বৰ্তমান আমাক সমাজ সেৱা কৰিবৰ কাৰণে সকলোখিনি গুৰুজনাই আমাক শিক্ষা দিছে গতিকে আমি সেই গুৰুজনাই শিক্ষামৰমে আমি সকলো ক্ষেত্ৰতে যেনে ধৰক আপোনাৰ গৃহত এজন বেমাৰী আছে সেই বেমাৰীজনক চিকিৎসা কৰিবৰ কাৰণে সেই গৃহস্থৰ গৃহৰ সমৰ্থক নহ'বও পাৰে তেতিয়া আমি তেখেতলোকে যদি আমি জনা যায় তেতিয়া আমি তেখেতলোকৰ ওচৰ চাপোঁ আৰু যদিও নাজানো তেখেতলোকে জনাই আমাক যে মোৰ এনেকুৱা এটা সমস্যা হৈছে মই কি উপায় কেনেকৈ চিকিৎসা কৰিম সেই ওপৰত আমাক জনালে আমি তেখেতলোকক সহায় কৰোঁ অৰ্থ অৰ্থাৎ আমি ৰাইজে দান দক্ষিণা বা নিজাববীয়াকে পৰাজনে নিজাববীয়াকে তেখেতক সেই সহায় কৰি আমি সেই বেমাৰ আজাৰৰ পৰা তেখেতক ভাল কৰি সুস্থ কৰি পেলাই সিদ্ধান্ত লওঁ আৰু লগতে আমি আমি সমাজখনত কেনেকৈ পৰিচালনা কৰি যাব লাগিব আমি সমাজখন কেনেকৈ চলিব লাগিব সেই ওপৰত আমাৰ গুৰুজনাই দিছে গতিকে আমি আমাক কৈছে আমি সকলোখিনি লগতে আগবঢ়াই সত্য শিষ্য ক্ষমা দয়াক চাৰিটা কথা আমি চাৰি বাক্য পালন কৰি ভক্তসকলৰ যোগেদি গুৰুজনাৰ আদৰ্শমৰ্মে আমি বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যাক যেনেকৈ যিকোনো সমস্যা আহি সেই ৰাইজৰ গৃহত হ'লে বা সমষ্ট গৃহত হ'লে আমি তেখেতলোকক বিভিন্ন সমস্যাত উপকৃত কৰা যায় আজি এজন নৰীয়াত পৰিলে তেখেতৰ ঘৰত আমি এই ঈশ্বৰৰ কৰ্মৰ যোগেদিও সহায় কৰা যায় টকা পইচা কৰি দি টকা পইচা দিও ৰাইজক সহায় কৰা যায় বা গাঁওখন উপকৃত হ'বৰ কাৰণে আমি কি কৰিব লাগিব গাঁওখন উপকৃত হ'বলৈ আমি একত্ৰিত হৈ ৰাস্তা পদূলি বিভিন্ন নামঘৰ মছজিদ সকলো ক্ষেত্ৰতে এই দান অনুদান আমি আগবঢ়ায় সেই অনুষ্ঠানবিলাক আমি নিৰ্মাণ কৰি যাওঁ গতিকে আমি আমাৰ ৰাইজৰ বিভিন্ন শিতানত যাক যেনেকৈ আমি সহায় কৰি পেলাই তেনেকৈ ইতিমধ্যে কৰি যোৱা হৈছে গতিকে এইখিনি কৰি যোৱাত আমাৰ সকলোৱে আজি উপকৃতও হৈছে আমি গুৰুজনাৰ আদৰ্শ মানিও চলি আছোঁ গতিকে তাত আমাৰ কোনো দ্বিমত নাই গতিকে আমি গুৰুজনাৰ আদৰ্শই আমাক সকলোখিনিৰ ক্ষেত্ৰতে সকলোকে একত এক হৈ থাকিবৰ কাৰণে যি নিয়ম নীতি দি গৈছে আমি সেই নিয়ম নীতি মতে চলি বৰ্তমান আমি চলি আছোঁ